গান গাবলৈ মোৰ প্ৰিয় শৈলী বুলি কওঁতে মই প্ৰথম ক্লাছিকেলখিনি বেছি ভাল পাওঁ আৰু আপোনাৰ জেজ আৰু পপ এই তিনিটা মোৰ ভাল লাগে আৰু কাণ্ট্ৰি ছংবিলাক মোৰ ভাল লাগে মই যিহেতু গাই ভাল পাওঁ বিশেষকৈ ক্লাছিকেলখিনি বিশে বেছি ভাল লাগে ক্লাছিকেলত আমাৰ সেই যিটো আমাৰ সংস্কৃতি পুৰণা ভাৰতীয় সংস্কৃতি সকলোখিনি তাতে টাচটো পোৱা যায় সেইটো মই বেছিয়ে ভাল পাওঁ আৰু ক্লাছিকেলত গ গান গোৱাৰ এটা মজা আছে কাৰণ ক্লাছিকেলত গান গাবলৈ বৰ সহজ নহয় ক্লছিকেল জনাৰ গান গোৱাটো বৰ সহজ নহয় সেইটো আপোনাৰ বহুতখিনি ৰিৱাজ কৰিব লাগে বহুত অভ্যাস বহুত সাধনাৰ ফলত ক্লচিকেল গান মানে গাবলৈ সহজ হৈ পৰে তো ক্লাছিকেল গাবলৈ যিমানখিনি কষ্ট হয় বাকী সকলোতে কষ্ট আছে কিন্তু ক্লাছিকেলটো হৈ গ'ল আমাৰ ভাৰতীয় গীতৰ মূল আধাৰ মূল আধাৰ বুলি ক'বলৈ গ'লে ক্লাছিকেলটোৱে পৰে চ' এইটো গীত গোৱাৰ মজাটো আছে কাৰণ তাত সংগীতৰ যি চা ৰে গা মা পা ধা নি চা গোটেইখিনি তাতে অন্তৰ্ভুক্ত হৈ থাকে সেইখিনি আমি এটা এটাকৈ সুৰ আমি তাত চুই যাব পাৰোঁ এটা ন নোট আমি চুই যাব পাৰোঁ চা ৰ পা আৰম্ভ কৰি আকৌ চা ত শেষ কৰিব পাৰোঁ তো সেইখিনি তাৰ কাৰণে সাধনাত সম্পূৰ্ণ ৰিৱাজৰ প্ৰয়োজন হয় এইটো কণ্টিনিউ কৰি গৈ থাকিলে তাত এজন ক্লাছিকেল গায়ক বা ক্লাছিকেল সংগীতকাৰে তেওঁ সম্পূৰ্ণখিনি প্ৰদান কৰিব পাৰে ত' ময়ো সেই ভাল পাওঁ যে ক্লাছিকেল গানৰ ভিতৰত আপোনাৰ পুৰণা আমাৰ বহুতকেইটা গান আছে তেনেকুৱাকৈ নতুনো আজিকালি বহুতখিনি গান বহুতখিনি গান আজিকালি বনাইছে ক্লাছিকেল আধাৰ হিচাপে লৈ মাজতে ক্লাছিকেলৰ একো ধাৰণাটো উঠি গৈ পেলাই আহি ৰক পপ এইবিলাক বেছি হৈ গৈছিলে চ' সেই ট্ৰেডিশ্যনটো চলি আছিল যদি মাজতে ধৰি কিছু সংগীতকাৰে এতিয়া এখন নতুন চিনেমাত বা তাতে নতুন ক্লাছিকেল চং ইনক্লুড কৰিছিলে যিটো বিৰাটেই ধুনীয়া আছিলে মাজতে ৰেপ চঙৰ বহুত বেছি ব্যৱহাৰ হৈছিলে আমাৰ বাদছাহ বুলি এজন ভাৰতীয় সংগীতকাৰ আছে যি ৰেপ চঙৰ কাৰণে ৰেপ চঙৰ কাৰণে বহুত বেছি পপুলাৰ তেনেকুৱাকৈ ক্লাছিকেলৰ ভিতৰত পুৰণা বহুত কেইজন আমাৰ সংগীতকাৰ আছে তাৰ ভিতৰত আমাৰ এছ পি চু বালা চুব্ৰমণিয়াম ছাৰ তেখেতৰ গীত বহুত ভাল লাগে আপোনাৰ কিশোৰ কুমাৰ চনু নিগম তেওঁলোকেও বহুতকেইটা ক্লাছিকেল চং গাইছে তাৰ ভিতৰত বহু কেইজন আপোনাৰ মানে নাম নজনা মানে নাম নথকা বহুত কিছু সংগীতকাৰ আছে গীতিকাৰ আছে তেওঁলোকে বহুত কিছু ক্লাছিকেল চং গাই গৈছে তো সেইকে শুনি শুনি আমি সৰুৰ পৰা শুনি শুনি আমি অধ্যয়ন কৰিছিলোঁ আৰু শিকিছোঁ সেইকাৰণে মই ক্লাছিকেলটো গাই বেছি ভাল পাওঁ আৰু ক্লাছিকেলৰ প্ৰতি আগ্ৰহটো বহুত বেছি আছে মোৰ গুৰু ৰক্তিম গোস্ৱামী ছাৰে মোক বহুতখিনি শিকাইছে ক্লাছিকেল কেনেদৰে পৰিৱেশন কৰিব লাগিব কেনেদৰে গালে ক্লাছিকেল গান এটাই ছং এটাই সম্পূৰ্ণ ৰূপ পাই ক'ত উশাহ ল'ব লাগিব ক'ত উশাহ এৰিব লাগিব চাহ বুলি কওঁতে কেনেধৰণৰ এটা উশাহটো ওপৰত কৰিব লাগে সেইখিনি বস্তু সম্পূৰ্ণ সাধনা বা অধ্যয়ন নহ'লে কৰাটো বহুত দিগদাৰ গতিকে মানে ক্লাছিকেলটোৱে হ'ল সংগীতৰ মূল আধাৰ আৰু ক্লাছিকেলটোৱে সকলোতকৈ কঠিন সংগীতৰ এটা জনাৰ বুলি ক'ব লাগিব আৰু ক্লাছিকেল শিকিবলৈ পোৱাটো এটা ভাগ্যৰ কথা মই ক্লাছিকেল শিকিবলৈ বা গাবলৈ পাই বহু সৌভাগ্যবান আজি বহু বহুকেইজন গায়ক বা গীতিকাৰে এতিয়াও ক্লাছিকেল এতিয়া বহুতখিনি ইমান নাই যাৰ বাবে তেওঁলোকে তেওঁলোকৰ গীতসমূহত সেই চা ৰে গা মা ৰ যিখিনি আধাৰ সেয়া বিচাৰি পাবলৈ বহুত টান হয় কিন্তু এতিয়াও পুৰণা বা নতুন যিমান কিজন সংগীতকাৰ যি অধ্যয়ন কৰিছে যি ৰেৱাজ কৰে তেওঁলোকে তেওঁ ক্লাছিকেলৰ আধাৰ লৈ গানবিলাক ৰচনা কৰে গতিকে ক্লাছিকেলটো আমাৰ সেই পুৰণা আৰু ইয়াৰ ইতিহাস যদি আমি ক'বলৈ যাওঁ তো ক্লাছিকেল আমাৰ এতিয়া ৰজা মহাৰজাসকলৰ দিনৰ পৰা অহা তেওঁলোকে যি টানপোৰা চেতাৰ তাবলা আদিৰে যি ৰজাৰ ৰাজ সভাত বা ৰাজপ্ৰসাদত যি নৃত্য গীতৰ আয়োজন কৰিছিলে সেইখিনি আমাৰ আধাৰ হিচাপে লৈ আমি কাম কৰি আহি মানে শিকি আহিছোঁ সেয়াই আমাৰ ক্লাছিকেল সংগীতৰ আমাৰ অৱধাৰা সেইখিনিত কেতিয়াবা প্ৰবাহিত হৈ আহিছে আৰু সেয়াই আজিৰ যিসকল সংগীত হৈছে স সংগীত বিষয়ত তেওঁলোকে সেইখিনকে কঢ়িয়াই লৈ আহিছে ইয়াৰ লগত নতুন নতুন বহুতকেইটা সৰু মানে সৰু বুলি নকওঁ বিষয় অন্তৰ্ভুক্ত কৰা হৈছে যাৰ বাবে এই ক্লাছিকেল সংগীতে আজি জগত বিশ্ব জয় কৰিব পাৰিছে ভাৰতীয় সংস্কৃতিৰ গীত বুলি ক'লে প্ৰথম ক্লাছিকেলে জনা যায় গতিকে ক্লাছিকেল চং হিচাপ চংবিলাকে বহুকেইটা আছে মই এতিয়া নাম আপোনাৰ উল্লেখ কৰিব নিবিচাৰোঁ তে সেইখিনি আজি পৃথিৱীটো আমাৰ ভাৰতীয় গীতৰ নাম উজ্জ্বল কৰিছে তো ইমানখিনিয়ে মই ক'ব বিচাৰিম মই ক্লছিকেলৰ কাৰণে মই বহুত বেছিয়ে প্ৰিয় মোৰ ক্লাছিকেল